শোণিতপুৰ জিলাৰ মূল সমাজ কল্যাণ আৰু উন্নয়নৰ কাৰ্যসূচী তথা প্ৰাথমিক পদক্ষেপসমূহ হ'ল শিক্ষা স্বাস্থ্যসেৱা দৰিদ্ৰতাৰ হ্ৰাস মহিলাৰ সৱলীকৰণ আদিত ব বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি কিছুমান আছে যেনেকৈ ধৰি লোৱা হ'ল প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা আয়ুসমান ভাৰত অটল অমৃত যোজনা আদি বহুতো ধৰণৰ চৰকাৰী আঁচনি আছে যি জনসাধাৰণৰ উন্নয়নমূলক কামৰ বাবে জনসাধাৰণৰ কামত আহিছে